আমাৰ ঘৰত ইলেক্ট্ৰনিক বস্তু বুলিবলৈ আছে এটা ফ্ৰিজ ফেন এটা টিভি মোৰ এটা লেপটপ আৰু চাৰিটা ফোন লগতে এটা অ'ভেন এইকেইটা বস্তু বিশেষকৈ যেতিয়া মোৰ বায়ে কে'কৰ বিজনেছ আৰম্ভ কৰিছিল তেতিয়া পোনপ্ৰথমবাৰৰ বাবে আমাৰ ঘৰত ফ্ৰীজটো লোৱা হৈছিল ফ্ৰীজটো এইবাবেই লোৱা হৈছিল যে ফ্ৰীজটোৰ অবিহনে কে'কৰ ব্যৱসায় কেতিয়াও সম্পূৰ্ণ নহয় কিয়নো কে'ক বনাই সংৰক্ষণ কৰি থ'বৰ বাবে ফ্ৰীজটো আমাৰ অত্যন্ত প্ৰয়োজনীয় আছিল প্ৰথম অৱস্থাত তাই জুইতেই বনাইছিল কিন্তু পিছলৈ যেতিয়া তে তাইৰ ব্যৱসায় বৃদ্ধি হ'ল তেতিয়া অ'ভেনটো ল'বলগীয়া হ'ল কাৰণ অ'ভেনটোত কাৰেণ্টৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতেই কে'ক তৈয়াৰ কৰিব পাৰি তাৰপিছতেই টিভিটো লোৱা হৈছিল আমাৰ বিভিন্ন দেশৰ বা বাতৰি লোৱাৰ উপৰিও আইতা ঘৰত অকলে থাকে আইতাৰ চাবৰ বাবে টিভিটো লোৱা হৈছিল আৰু আজিৰ দিনততো নিত্য নৈমিত্তিক ফোনকেইটাৰ প্ৰয়োজন হয়েই তাৰ বাবেই ফোনকেইটা লোৱা হৈছিল লেপটপটো বিশেষকৈ কিনি লোৱা নাছিলোঁ মই পা মেট্ৰিকৰ পৰীক্ষাত এইটো চৰকাৰৰ পৰা আনন্দৰাম বৰুৱা বঁটা হিচাপে মই চৰকাৰৰ পৰা এই মোৰ লেপটপটো লাভ কৰিছিলোঁ